এইটো ক্ষেত্ৰত মই চৰকাৰৰ ওচৰত এটাই অনুৰোধ কৰিম যিখিনি আমাৰ বাহিৰৰপৰা যোনখিনি আমদানি হৈ আছে ধৰক মুৰ্গী গাহৰি মাছ এই বস্তুখিনি বন্ধ কৰিব লাগে কাৰণ বাহিৰৰ বস্তুখিনি কেনেধৰণে ডাঙৰ কৰিছে বা কি মেডিচিন ব্যৱহাৰ কৰিছে বা তাত কি বেমাৰ লাগি আহিছে কি ভাইৰাছ লাগি আহিছে সেইখিনি বিষয়ে আমি নাজানো গতিকে বাহিৰৰ বস্তুখিনি চৰকাৰে বন্ধ কৰিব লাগে আৰু আমাৰ থলুৱাৰ যিখিনি ধৰক আপোনাৰ পঠা হওক বা মুৰ্গী গাহৰি যিখিনি আমাৰ থলুৱাৰ যিখিনি আমাৰ মুৰ্গী পালনকাৰীসকলে বা থলুৱা ফাৰ্ম চাম কৰি যেনেধৰণে ধৰক উৎপাদন কৰি আছে সেইখিনি বস্তু ব্যৱহাৰ কৰিব লাগে বাহিৰৰপৰা অহা বস্তুখিনি বন্ধ কৰিব লাগে মই সেইটোৱে ক'ম চৰকাৰৰ ওচৰত সেইটোৱে অনুৰোধ থাকিব যাতে বাহিৰা বস্তুখিনি বন্ধ কৰক আমাৰ থলুৱা যিসকলে উৎপাদন কৰিছে ধৰক মুৰ্গী গাহৰি ফাৰ্ম চাৰ্ম কৰি ধৰক সেইখিনি বস্তু ব্যৱহাৰ কৰক তেতিয়া আমাৰ থলুৱা মানুহখিনিও লাভৱান্বিত হ'ব আৰু দুই চাৰি টকা ধৰক কষ্ট কৰি পাবও বাহিৰা বস্তুখিনি ব্যৱহাৰ হোৱাৰ কাৰণে আমাৰ থলুৱা যিখিনি মানুহে কষ্ট কৰিছে ধৰক তাৰ যেনেধৰণে ফলাফল পাব লাগে তেনেধৰণে ফলাফল নাপায় কিয় নাপায় বাহিৰা বস্তুখিনি আহি ৰেটটো কম কৰি দিয়ে আৰু বস্তুখিনিও ধৰক এতিয়া কি ভেকচিন মাৰি দিছে বা ডাঙৰ হ'ব কাৰণে কি খুৱাইছে কি মেলিছে সেইখিনিটো আমি নাজানো ধৰক আমি দুটকা কম পাইছোঁ দুটকা কমত পোৱা কাৰণে আমি ধৰক সেইখিনি বস্তু খাই আছোঁ সিহঁতৰ ওচৰৰপৰা আনি আছোঁ ধৰক সেই গতিকে চৰকাৰৰ ওচৰত মোৰ সেইটোয়ে অনুৰোধ থাকিব যাতে বাহিৰৰপৰা অহা বস্তুখিনি বন্ধ কৰি দিয়ক বাহিৰৰপৰা ধৰক মুৰ্গী গাহৰি বাহিৰা যিখিনি বস্তু আহি আছে সেইখিনি বন্ধ কৰি দিব লাগে আৰু আমাৰ থলুৱাৰ স্থানীয় ধৰক ফাৰ্মাৰসকল বা যিসকলে ধৰক ফাৰ্ম কৰি আছে ধৰক ঘৰতে পালন কৰিছে বা যেনেধৰণে নকৰক সেইখিনি বস্তু ব্যৱহাৰ কৰিব লাগে তেতিয়া ধৰক আমাৰ থলুৱা মানুহখিনিৰ কাৰণে ভাল হয় মই সেইটোৱে চৰকাৰৰ ওচৰত অনুৰোধ কৰিম আৰু বিশেষকৈ বাহিৰা বস্তুখিনি খোৱাৰপৰা অপকাৰ হৈছে নাই হোৱা বুলি নকওঁ কিন্তু সেইটো মানুহে নিজে বিচাৰ্য বিষয় আৰু ধৰক নিজে চাব লাগিব বিশ্বাসযোগ্য বস্তুটো ধৰক ব্যৱহাৰ কৰিলে বিপদত পৰাৰ কোনো আশংকা নাথাকে সেই গতিকে থলুৱা বস্তুখিনি ব্যৱহাৰ কৰিব লাগিব সকলোৱে